নি নিকু বাইদেউ হয়নে মই মাজুলীলৈ যাম বুলি ভাবিছোঁ ফুৰিবলৈ এই নৱেম্বৰৰ দছ তাৰিখে যাম ম অকণমান আপুনি বোলে কোৱা শুনিছোঁ আপুনি অলপ ফুৰা চকা কৰিবলৈ এনেও সুবিধাটো দিব পাৰে হেনো হয় তাৰপৰা কেই কিমান দিনে মাজুলীলৈ মোৰ সত্ৰকেইখন চাবলৈ যাম বুলি ভাবিছিলোঁ কিমান সত্ৰ আছে মাজুলীত হেল্ল' অঁ অঁ কিমান পাঁচজন যাম আমি এই সুবিধাটো হ'বনে খোৱা বোৱা বা থকা মেলাৰ সুবিধাটো হ'বনে বাৰু আমাৰ অঁ অঁ তাত অঁ এনেই বেলেগকৈ থাকিবলৈ হ'লে কিমান লাগিব সত্ৰত অঁ আমি পাঁচজন যাম পাঁচগৰাকী মানে ড্ৰাইভাৰ ড্ৰাইভাৰ আমাৰ মাইকী চাৰিজনী মতা এজন অকল ড্ৰাইভাৰ এজন যাব পাঁচজন অঁ তাতে আপুনি আপুনি অকণমান হেল্প কৰি দিব আমাক আৰু দেই সেই চাৰিদিন আমি

অঁ হ'ব চিন্তা নকৰোঁ বাৰু তেতিয়া মোৰ য যোনদিনা যাম সে সেইদিনা মই ৰাতিপুৱা আপোনালৈ ফোন কৰি দিম তাৰপৰা ঘৰত ভাড়া মানে সত্ৰত ভাল নহয় থাকিবলৈ নহ্ অঁ তেতিয়াহ'লে মই কি আপোনালোকৰ ঘৰত থাকিব পৰা হ'বনে অঁ তেতিয়াহ'লে কিমানমান দিব লাগিব প্ৰথম তেতিয়াহ'লে আপোনাৰ গুগল পে' নাম্বাৰ আছে নহয় তেতিয়া গুগল পে' নাম্বাৰতে ভৰাই দিম আৰু দহ দহদিনমানৰ আগত দিলে হ'বনে নে এতিয়াই দিব লাগিব

অঁ অঁ হয় হয় অঁ তেতিয়াহ'লে থৈ দিব আকৌ ৰা ৰা ৰাস পালনাম একেলগে হ'ল যে এইবাৰ সেইকাৰণে হেৰি হৈছে আৰু ভাল কৰিলে ভাল কৰিলে মই আৰু গুগল পে' নাম্বাৰতে বাৰু পইচাটো ভৰাই দিম তাকে আপুনিও আমাক আৰু অকণমান সহায় কৰি দিব আপুনিও আমাৰ লগতে যাব পাৰিব গাড়ীখন আমাৰ ডাঙৰ নহয় আপোনাকো ধৰিব আপুনি সুবিধা

অঁ হ'ব তেতিয়াহ'লে মই বেয়া হ'ব তেতিয়া ৰাখিছোঁ